হেল্ল' খৰিকা ৰেষ্টুৰেণ্ট মই আপোনাক অলপ আগত মানে দুটা চাউমিন দিছিলোঁ আৰু এতিয়া মোক তিনিটা লাগিছিলে আকৌ এই নতুন এড্ৰেছটোতে পঠিয়াই দিবচোন